হেল্ল' অঁ হেৰি আকৌ মই যে পিজ্জা এটা অৰ্ডাৰ দিছিলোঁ মানে আপোনলোকৰ পৰা তাৰ ছত অৰ্ডাৰটো মানে তো তিনি মানে ত্ৰিছ মিনিটৰ আগতেই দিলোঁ মই দিলোঁ অৰ্ডাৰটো কিন্তু এতিয়ালৈকে মানে পোৱা নাই মানে হোৱা নাই মানে অৰ্ডাৰটো অহাই নাই তাৰ পাছত আকৌ মানে ল'ৰাটোৰ কাৰণে দিছিলোঁতো এতিয়া মানে মোৰ মানে দিগদাৰ হৈছে মানে ল'ৰাও কান্দিছে তো আপোনালোকে যিমান সোনকালে পাৰে অৰ্ডাৰটো হেৰি কৰি দিয়কচোন মানে অৰ্ডাৰটো সোনকালে মানে যাতে মানে ডেলিভাৰী হ'ব পাৰে আৰু যিমান সোনকালে পাৰে চেষ্টা কৰকচোন নহয় মোৰ মানে বেটায়ো বহুত আমনি কৰিছে তো যিমান পাৰে সোনকালে হেৰি কৰক আৰু জানেই আৰু ল'ৰা ছোৱালীৰ কথা ন সেইকাৰণে যিমান সোনকালে পাৰে অৰ্ডাৰটো মানে যাতে মানে ঘৰত সোনকালে ডেলিভাৰী হ'ব পাৰে ত্ৰিছ মিনিট হৈ গ'লতো অলৰেদি ত্ৰিছ মিনিটতো এনেকৈতো ত্ৰিছ মিনিট নালাগে মইতো খুব বেছি পোন্ধৰ দহ মিনিটৰ ভিতৰতে আনকালে আহে কিন্তু আজিতো বহুত দেৰি হ'ল মানে ত্ৰিছ মিনিটমান হৈ গ'ল ছাগৈ ত্ৰিছ মিনিট পাৰে হ'ল তো সেইকাৰণে মানে যিমান সোনকালে পাৰে অলপ দিগদাৰো হৈছে বেটা শুয়ো যাব তো সেকাৰণে আপুনি যিমান সোনকালে পাৰে অৰ্ডাৰটো মানে ডেলিভাৰী কৰি দিয়কচোন